হয় মই একক পৰিয়ালত বাস কৰোঁ আমাৰ পৰিয়ালত মানুহ পাঁচজন মোৰ আইতা দেউতা মা ভাইটি আৰু মই আইতাৰ বয়স প্ৰায় আশীৰ ওচৰাউচৰি হৈছে দেউতাৰ দেউতাৰো বয়স পঁচপন্ন বছৰ হৈছে দেউতা এজন শিক্ষক আৰু দেউতা এজন বিজ্ঞানৰ শিক্ষক মা মা গৃহিণী

আমাৰ ঘৰত আমি সকলোৱে খুব এটা সুন্দৰ পৰিৱেশত বাস কৰোঁ আৰু নিজৰ ঘৰখন সকলোৰে আপোন আৰু আমাৰ ঘৰৰ কাষতে মোৰ খুৰাৰ ঘৰ আছে খুৰাৰ ঘৰতো চাৰিজন মানুহ খুৰা খুৰী আৰু তেওঁলোকৰ দুটা ল'ৰা ছোৱালী আৰু তেওঁলোকৰ ল'ৰাটোৱে এইবাৰ হায়াৰ চেকেণ্ডেৰী পাছ কৰিছে আৰু ছোৱালীজনী সৰু হৈ আছে তাই ক্লাছ তাই চতুৰ্থ শ্ৰেণীত পঢ়ে তাৰোপৰি পৰিয়ালত আমাৰ বহুতো বহুত এটা পৰিয়ালত বহুতো লোক থাকে তো আমাৰ তেনেকৈ সকলো সকলো আমি এটা সুন্দৰ পৰিৱেশত বাস কৰোঁ আমাৰ পৰিয়ালৰ সকলোৱে তাৰোপৰি যদি মই বন্ধুৰ কথা ক'বলৈ যাওঁ মোৰ জন্মৰ পৰা জন্মৰ পৰা বৰ্তমানলৈকে মই বহুত বন্ধু লগ পাইছোঁ তাৰে ভিতৰত মই কেইজনমানৰ নাম বিশেষভাৱে ল'ব লাগিব তাৰে মোৰ জন্মৰ পৰা একেলগতে আমি সৰুৰ পৰা ডাঙৰ হোৱা মোৰ লগৰ এগৰাকী হৈছে জয়শ্ৰী গগৈ তায়ে মই প্ৰায় একেলগতে থাকোঁ আমাৰ একেলগতেই আমি একেলগতেই বিদ্যালয় পঢ়িলোঁ একেলগতেই মহাবিদ্যালয়ত পঢ়িলোঁ আৰু এতিয়া বৰ্তমান বৰ্তমানো তাইৰে মোৰে মাজত এটা ভাল সম্পৰ্ক আছে তাৰোপৰি মহা বিদ্যালয়ত লগ পোৱা মোৰ বান্ধৱী বন্দনা বৰুৱা হিমাশ্ৰী বৰ্মন নাবিহা য়াচমিন হৰিস্মিতা শইকীয়া তৃষ্ণা দত্ত এয়া ইহঁতকিজনীৰ নাম ল'ব লাগিব তাৰোপৰি মই হায়াৰ চেকেণ্ডেৰীত লগ পাইছিলোঁ মোৰ প্ৰিয় বান্ধৱী ৰাজশ্ৰী শৰ্মা

তাৰোপৰি মোৰ বহুতো বন্ধু লগ পালোঁ হিৰন্য গগৈ ত্ৰিদীপ শইকীয়া প্ৰবাল শইকীয়া অৰিন্দম শৰ্মা এনেকে আৰু বন্ধুসকলৰ মাজৰ মোৰ এটা ভাল ভাল সম্পৰ্ক আছে এটা ঘৰুৱা সম্পৰ্ক তেওঁলোকৰ অকল যে তেওঁলোকৰ লগতে মোৰ সম্পৰ্কটো আছে এনেকুৱা নহয় তেওঁলোকৰ ঘৰৰ পৰিয়ালৰ লগতো মোৰ এটা ভাল সম্পৰ্ক আছে আৰু বন্ধুত্ব এনেকুৱা এটা সম্পৰ্ক যিটো সম্পৰ্ক আপোনাৰ এটা আত্মিক সম্পৰ্ক যিটো আত্মাৰ পৰা সৃষ্টি হয় বন্ধু মানে আচলতে কোৱা হয় বিপদৰ বন্ধুহে আচল বন্ধু আৰু হয় বন্ধু এনেকুৱাই হ'ব লাগে যি আপোনাক সকলো সময়তে সহায় কৰে যি আপোনাক আপুনি ভুল পথত ভুল পথত গ'লে শুধৰাবৰ চেষ্টা কৰে আৰু মই মোৰ জীৱনত বৰ সৰুৰ পৰা বৰ্তমানলৈকে যিসকল বন্ধু পালোঁ তেওঁলোকক তেওঁলোকক লৈ মই বহুত সুখী আৰু তেওঁলোকে মোক প্ৰতিটো ক্ষেত্ৰতে সহায় কৰি আহিছে